হয় নমস্কাৰ বাইদেউ হয় মই মানে শুনক মই মানে হেৰি নিউজ পেপাৰ এখনৰ কাৰণে আৰ্টিকেল এটা লিখি আছিলোঁ ত' তাৰ কাৰণে কিছুমান ডেটা লাগিছিলে মানে অসমৰ মঠ মন্দিৰৰ ওপৰত তাকে আপোনাৰ পৰা অলপ জানিব পাৰিম নিকি হয় হয় হয় কওকচোন বাৰু

হয় নহয় নহয় মানে মই এই অসমৰ মঠ মন্দিৰৰ ওপৰত জানিব বিচাৰিছিলোঁ অসমৰ মঠ মন্দিৰৰ ওপৰত জানিব বিচাৰিছিলোঁ হয় হয়

হয়

হয় হয় আৰু ঢকুৱাখানাফালে এটা মন্দিৰ আছিলে নেকি বাৰু বাসুদেও থান বাসুদেও থান হয় হয় হয় হয় ঠিক আছে দিয়ক ধন্যবাদ হয় হয় হয় ঠিক আছে ঠিক আছে দিয়ক